অ হয় কওকচোন হয় ব'হাগ ৰঙালী বিহুটো আমি অসমীয়াসকলে ব'হাগ বিহু বুলি কওঁ ইয়াত ব'হাগ বিহুটো সাত দিন পালন কৰা হয় কিন্তু প্ৰথম তি প্ৰথম দুদিন আমি সম্পূৰ্ণ ওলহ মালহেৰে কাতি বিহু ব'হাগ বিহু পালন কৰোঁ প্ৰথম দিনাখন গৰু বিহু সেইদিনাখন ৰাতিপুৱা সময়ত আমি সকলো মিলি গৰুক গা ধুৱাওঁ মাখিয়তি পতি পাতেৰে গৰুক হেই হেৰি কৰা মানে গৰুক গাত কোবাওঁ তাৰপিছত আৰু এইবোৰ মাহ হালধিৰে সৈতে গৰুক গা ধুওৱা হয় তাৰপিছত গধূলি সময়ত সেই গৰু আনি আমি গধূলি সময়ত জাক দি পেলাই গৰুক গোহালিত সোমাওঁ আৰু নতুন পঘাৰে গৰু বান্ধোঁ তাৰপিছত পিছদিনাখন হৈছে মানুহৰ বিহু সেইদিনাখন ৰাতিপুৱা আমি সকলোৱে সোনকালে গা পা ধুই মেলি সৰুৱে ডাঙৰক সেৱা কৰোঁ তাৰপিছত গধূলি সময়ত সৰু ল'ৰা ছোৱালী মাইকী মানুহো যায় বা ডাঙৰ ল'ৰা ছোৱালীও গৈ বিহু হুঁচৰি মাৰে জেং বিহু মাৰে এইদৰে আমি ৰঙালী বিহুটো বহুত ওলহ মালহেৰে পালন কৰা পালন কৰোঁ হ'ব অ ঠিক আছে